অঁ হয়

আছে এনেই দুশ ষাঠি টকা হয় তই যিহেতু ঘৰৰ মানুহ কাৰণে দুশ চল্লিছ টকাত দিম আৰু অঁ বাৰু কাটি দিব পৰা হ'ব অঁ কাৰোবাক পঠিয়াই দিবি মই দোকানৰ ল'ৰাগিটাৰ লগত কথা পাতি পিনি তোক কটাই দিম মই এতিয়াকে যিমান অঁ সময় পালে যাম এতিয়া কিমান সময়ত সময় পাওঁ তাৰপাছত যাম অঁ সময়মতে পঠিয়াই দিবি দেই অঁ সময়মতে পঠিয়াই দিবি তই